মই শিশুসকলক অসমীয়া ভাষা শিকোৱাতো গুৰুত্বপূৰ্ণ বুলি ভাবো কিয়নো আজিকালি শিক্ষানুষ্ঠানসকলত বেছিভাগ ইংলিছ মিডিয়াম আৰু হিন্দি মিডিয়ামে বুজোৱা হয় আমাৰ অসমীয়া ভাষাটো আজিকালি ক'তো নোহোৱাই হৈছে যি আগৰ প্ৰজন্মৰ মানুহসকলে অসমীয়া ভাষা ক'ব জানে আমাৰ ল'ৰা ছোৱালী শিশুসকলেতো আজিকালি অসমীয়াত নিজৰ নামটোকে লিখিব নাজানে অসমীয়া ৰচনা এখন গাব নাজানে এতিয়া যদি শিশুসকলে অসমীয়া ভাষাটো ভালকৈ বুজে নিজে লয় অসমীয়া ভাষাটো তেতিয়াহে তেওঁলোকে পিছলৈ অসমীয়া ভাষাটো তেওঁলোকৰ ল'ৰা ছোৱালীকো শিকাব পাৰিব সকলো কৰিব পাৰিব আৰু অসমীয়া ভাষাটো আমাৰ মাতৃভাষা এই মাতৃভাষাটো এৰি দিয়াতো কোনো ভাল কথা নহয় অসমীয়া ভাষাত আমাৰ অসমীয়া বিহু তিনিবিধ বিহু বিহু গান আমাৰ অসমীয়া আগৰ দিনৰ জ্যোতি সংগীত ৰাভা সংগীত সাধু কথা এতিয়া আমি যেনেকৈ আগত ককা আইতা লগত সাধু শুনিছিলো আজিকালিতো কোনো সেইবোৰ কথা নুশুনে এতিয়া অসমীয়া ভাষাটো থাকিলেহে সৰু সৰু ল'ৰা ছোৱালীবোৰক নিজৰ ককাক আইতাক বা মাক দেউতাকে সাধু কথা শুনাব সেই সাধুকথা শুনি কিমান মধুৰ লাগিছিল সেয়া আমি জানো কিন্তু আজিকালি নতুন প্ৰজন্মই সেয়া একো বুজিয়ে নাপায় আগৰ দিনৰ হৰিনাম নাম কীৰ্তন সেয়া অকল আমাৰ অসমীয়া ভাষাৰ ওপৰতে অন্তৰ্গত সেইকাৰণে মই ভাবো যে আমাৰ অসমীয়া ভাষাটো থকাটো অতি গুৰুত্বপূৰ্ণ আমাৰ শিশুসকলে অসমীয়া ভাষা শিক্ষা ল'ব লাগে আৰু সকলো মাক দেউতাকে অসমীয়া শিক্ষ অসমীয়া ভাষাটো শিক্ষা দিব লাগে